হয় হয় হয় এইখন জুৱেলাৰ্চত লাগিছে কাঞ্চন জুৱেলাৰ্চত কওকচোন অঁ বৰ্তমান সোণৰ দাম যিহেতু আপোনাৰ কি আছিলে বাৰু বিয়া আছিলে নে কি বিয়াৰ গহনা বনাব

অঁ হয় হয় হয় নিশ্চয় এই সোণৰ আপুনি সোণৰ দামটো এতিয়া আপোনাৰ বিয়াশী হাজাৰ টকা হৈ আছে বাৰু আপুনি সোণৰ বৰ্তমান কি কি বনাব বুলি ভাবিছে বিয়াৰ কাৰণে মেইন ছেট মেইন ছেট বনাব নেকি মেইন চেট মানে আপোনাৰ নেকলেছডাল বনাব নহয় জানো অঁ অঁ অঁ হয় হয় আপুনি আপুনি সোণৰ গহনা বনালে আপুনি সোণৰ চেইন বনাব ধৰক আপুনি কাণফুলি বনাব খাৰু বনাব আঙুঠি বনাব নহয় জানো হয় এই বৰ্তমান আপোনাৰ আপুনি বনাব বাৰু আপুনি কিমানমান এষ্টিমেটত বনাব বাৰু কিমানমান ধৰক বাজেটটো আপোনাৰ দুই লাখ চাৰি লাখ এনেকৈ কিমান বাজেটৰমানৰ ভিতৰত বনাব বাৰু হয় দুই লাখ টকা বাজেটত আপুনি নিশ্চয় বনাব পাৰিব কিন্তু দুই লাখ বাজেটত আপোনাৰ অকণমান ঊনৈছ বিছ হ'বলৈ মানে অকণমান বাঢ়িবলৈও আছে দেই কাৰণ আপোনাৰ দুই লাখ বাজেটত কিছুমান বৰ সৰু সৰু হ'বগৈ মানে আপুনি নিজে এবাৰ চাই ল'ব আপুনি এবাৰ মোৰ দোকানলৈ আপুনি বিয়া কেতিয়ালৈ আপুনি আপোনাক বস্তুখিনি কেতিয়াবা কেতিয়ালৈকে লাগে বাৰু দুমাহমানৰ পিছত অঁ হয় এমাহ ডেৰ মাহ দুমাহ আৰু নহয় জানো বাৰু অঁ অঁ অঁ ঠিক আছে আপুনি পাব ডেৰ মাহ দুমাহত আপুনি এতিয়া চাওক আমাৰ সদায় নতুন নতুন ডিজাইন আহি থাকে নহয় জানো আপুনি আহি আপুনি এবাৰ নিজে চাই ল'ব কোনটো ডিজাইনৰ লাগে কেনেকুৱা ধৰণৰ লাগে কাৰণ আপুনি কিবা এটা আমাক এডভাঞ্চ মানি এটা দিবই লাগিব এডভান্স মানি দিলে আপুনি যিটো ডিজাইনৰ লাগে আপুনি সেইটো ডিজাইনতে আপুনি চাই ল'ব পাৰিব যিটো ডিজাইনত আমাৰ কাৰীকৰ আছে কাৰীকৰসকলে আপোনাক বনাই দিব ধুনীয়াকৈ যিটো ডিজাইনতে লাগে আপোনাক প্ৰত্যেকটো ডিজাইনতে বনাই দিব আপুনি আহিব কাইলৈ আপুনি এটা কাম কৰিব আপুনি পাৰিলে কাইলৈ পৰহিলে বা এইটো সপ্তাহৰ ভিতৰত পাৰিলে আহি পিনে অৰ্ডাৰটো দি যাব আপোনাৰ পচন্দমতে আপুনি চাই ল'ব আপোনাৰ গহনা পাতি কেনেকুৱা ধৰণৰ লাগে আপোনাৰ সেইটো ডিজাইনত আপুনি এডভাঞ্চটো দি গ'লে আপোনাৰ আমি কামখিনি আগবঢ়াই থ'ব পাৰিম আগবঢ়াই থ'লে আপুনি অহা মাহত যেতিয়া লাগে তেতিয়া আপুনি ফাইনেল বিলখন কৰি আপুনি গোটেই বস্তুখিনি লৈ যাব পাৰিব যি ডিজাইনৰ লাগে সম্পূৰ্ণ ডিজাইনৰ বনাই দিম আপোনাক নতুন কেটলেকখন চাই ল'ব আপুনি কেটলেকখন চাই আপুনি পচন্দ কৰি ল'ব সেইটো ডিজাইনত লাগে বস্তুটো হয় হয় কো কোনো কথা নাই কোনো কথা নাই দুটা কিস্তি দুটা কিস্তি হ'লেও কোনো কথা নাই আপুনি পাৰিব বস্তুখিনি যেতিয়া আদায় কৰিব যি যি কম্পলিটলি যেতিয়া বস্তুখিনি আহিব তেতিয়া সম্পূৰ্ণ পে'মেণ্টো আমি পালেই হ'ল অঁ আপুনি বস্তুখিনি যি যেনেকৈ লাগে তেনেকৈ পাব আপুনি লৈ যাব পাৰিব আপুনি আপুনি আহি পিনি কাইলৈ আপোনাৰ মোৰ এড্ৰেছটো দোকানখনৰ আপুনি চিনি পাই জানো মই আপোনাক বতাই দিওঁ নহ'লে আমাৰ আমাৰ এই পুৰণি লোকেশ্য়নত মই আপোনালোকক কৈ দিছোঁ বাৰু অঁ হ'ব বাৰু হোৱাটছআপত হ'লেও আপোনাৰ লোকেশ্যন দি দিম আপোনাৰ মৰাণৰ ডিব্ৰুগড় থানাৰ সন্মুখতে আহিব তাতে পাব আপুনি চাব তাতে দেখিব আমাৰ দোকানৰ বেনাৰ মাৰি থোৱা আছে আপুনি আহি যিকোনো সময়তে আপুনি আহিব কাইলৈ বা পৰহিলৈ অহাৰ আগতে এবাৰ মোক খালী এইবাৰ কল এটা কৰি ল'ব কাৰণ মই প্ৰায় বাহিৰত থাকোঁ যে সেইটো কাৰণে তেতিয়া মই মই বস্তুখিনি আপোনাৰ অৰ্ডাৰমতে আপোনাক কৰি দিম ঠিক আছে আপুনি যেতিয়া আহে আপুনি সুবিধামতে আহি ল'ব ঠিক আছে অঁ অঁ নিশ্চয়